অঁ হেল্ল' মই ঘৰতে ভাল ভাল তোমাৰ ভালনে বহুত দিনৰ মূৰত ন সেইটোৱে আৰু খবৰ খাতি

অঁ পাতিলোঁ পাতিলোঁ মই চাকৰি পালোঁ নহয় তুমি কি কৰি আছা অঁ অঁ বিয়া পাতিলা নে অঁ কি অঁ গম নাপাওঁ নহয় অঁ মোৰ সময় নহ'ব নহয় অঁ সেইটো কিন্তু মোৰ সময় নোলাব দেই তোমালোকে যাবা নেকি কিন্তু মোৰ সময় ন য নোলাব সইটো হয় বাৰু কিন্তু মই নিজৰ ব্যক্তিগত প্ৰব্লেম আছে ঘৰৰ মানুহৰ প্ৰব্লেম আছে নিজৰ মানুহজনী প্ৰব্লেম আছে নিজৰ ল'ৰা ছোৱালী প্ৰব্লেম আছে মাৰ বেমাৰ মাৰ বেমাৰ নতুনকৈ ছোৱালী এজনী হৈছে তাইৰ দায়িত্ব ল'ৰা এটা এটা ল'ৰা এটা আছে তাৰ দায়িত্ব মানুহজনী বেমাৰ আজাৰ মৰম চেনেহ কথা আছে নহয় নিজৰ মানুহজনীতকৈ বেলেগ হ'ব নোৱাৰে নহয় আৰু ঘৰৰ মানুহতকৈ বেলেগ হ'ব পাৰে জানো তথাপি চাম তথাপি তথাপি চাম এবাৰ চেষ্টা কৰি দেই

তথাপিও ফেমেলি ফাৰ্ষ্ট ফেমেলি ফাৰ্ষ্ট প্রিফাৰেঞ্চ ফেমিলিটো প্ৰথম হ'ব লাগিব তাৰপাছত বেলেগ যদি সময় ওলাই তেতিয়া যাম অঁ অঁ অঁ অঁ সেইটো হয় বাৰু তোমালোকে জানা কেতিয়া প্ৰগ্ৰেম পাতিছা কি কৰি পাতিছা মই নজানো নহয় এতিয়া তোমালোকে ডে'ট বাৰ ডে'ট আৰু বাৰটো যদি কৰি দিয়া তেতিয়া মই প্ৰগ্ৰেমটো মিলাব পাৰিম তেতিয়া যাব পাৰিম প্ৰথমতে অঁ অঁ অঁ হয় হয় এতিয়া প্ৰগ্ৰেমটোহে মেইন কথা কেতিয়া হ'ব

প্ৰগ্ৰেমটো প্ৰথমতে গেট ডে'টটো কোৱা আৰু বাৰটো কোৱা তেতিয়াহে মই মিলাব পাৰিম

অঁ হ'ব তেতিয়া মই বাৰটা বজাৰ আগত পাই যাম এঘাৰটা বজাত পাই যাম

হ'ব মোৰ লগৰটো লগত কথা পাতি লোৱা

অঁ ময়ো যাম দেই অঁ ময়ো যাম ময়ো যাম অঁ অকল তোমালোকে যাবা নে কিনো মোকনো মোকনো কেলে এৰি থৈ যাবা আকৌ মই বিয়া নাপাতিলো বুলি এৰি থৈ যাবানে নাই এই পঁচিছত পঁচিছত দায়িত্ব ল'ম বুলি ভাবি আছো নহয় অঁ সেইটোৱে

সেইটো কাৰণে আছে নি কোনোবা লগ আছেনি কোনোবা আছেনি কোনোবা

বিয়া পাতিবলৈ

সেইকাৰণে যাম বুলি কৈছো আকৌ সেইকাৰণে যাম বুলি কৈছো ল'ৰা ছোৱালী কিমান আছে

অঁ কৰে ঘৰত আৰু কোন কোন কেনেকৈ গৈ আছো দেই কাইলৈ গৈ আছো দেই অঁ তাৰছত কোৱা ভাত

অঁ মাছ মাংস নাই নেকি আকৌ মা মানুহজনে হাজবেণ্ড টিচাৰ কৰে কি মাছ মাংস নোখোৱাই নেকি দেওবাৰ দিনতো অঁ ৰাতিও খাব লাগে অঁ আকৌ হাজবেণ্ডে টিচাৰ কৰে চাৰকাৰী চাকৰি কৰে নে নকৰে অঁ তেনেহ'লেতো মাছ মাংস কি দেওবাৰ দিনাখনো নোখোৱাই নেকি

অঁ অঁ কিন্তু নাই এনেই খোৱা খোৱাই নোখোৱাই অঁ অঁ অঁ খোৱাই যদি বাৰু ঠিকে আছে মই মই চাওঁ নোখোৱাকৈ ক'ত থাকিমনো অঁ অঁ আমি আকৌ তেনেকৈ আৰু যেনে তেনে আৰু চলি আছো আৰু জীৱনটো দেই

অঁ যেন তেনে চলি মেলি খাই আছো আৰু হাজবেণ্ডক অকণমান সময় চময় দিবা দেই ক'ৰবাত ফুৰিবলৈ চুৰিবলৈ যোৱা নোযোৱা অঁ আমি আকৌ ৱাইফক লৈ যাওঁ কেতিয়াবা মাজে মাজে ঘৰৰ মানুহকো সময় চময় দিওঁ বাৰু অঁ অঁ সেই কাৰণে এতিয়া কেনেকুৱা ভাল পায় পিনে বিয়া পাতিছিলে নে এংগেজ এংগেজমেণ্ট নে ভাল পায় অঁ ভাল পালে এইবোৰ প্ৰব্লেম নাথাকে ইটো সিটোক ক'ব পাৰে যে এংগেজমেণ্ট হ'লে অকণমান মানে ঘৰত মানুহজনৰ কথা বেছিভাগ নাজানেতো অঁ ঘৰৰ মানুহখিনি কথা জানিব লাগিব ন আৰু হেৰি মানুহজনৰ কথাও জানিব লাগিব এতিয়া ভাল পালে চব কথা জানি গম পাই যে বুজি পাই

হ'ল জানো সময় অঁ সেইটো হ'ব বাৰু আৰু ইমান সোনকালে যাব শেষ কৰিব বিচাৰিছে নে আঠ মিনিট হৈছেহে

হা হা অঁ হয়নি হ'ব অঁ